হেল্ল' আইছা হয় ন মানে মোৰ কথা এটা আলোচনা কৰিব লগা আছিলে আমি যিহেতু প্ৰেচিডেণ্ট ছেক্ৰেটেৰী গতিকে আমাৰ মানে স্কুলৰ সপ্তাহ খেল ধেমালিখন পাতিব লাগিছিলে তাৰ কাৰণে মানে মিটিং এখন দিব লাগিব মানুহখিনি গোটাব লাগিব হয় আমি লতাশিল খেল পথাৰতে পাতিব পাৰিম

হয় হয় অঁ

পাতিব লাগিব হয় হয় আৰু প্ৰাইজখিনি কেনেকুৱা কি দিব লাগিব হয় হয় দুইটাই ৰাখোঁ হয় আগৰ নিচিনাকে ৰাখিলে ভাল হ'ব হয়

হয় ও

প্ৰাইজটো তেনেকে কোনোবাই দায়িত্ব ল'বও পাৰে হয়

হয় ঠিক আছে আমি মিটিংখন অঁ হয় হয় ও মিটিংখন অঁ হয় হয় ও হয় ঠিক ঠিক আছে ঠিক আছে